আমাৰ অঞ্চলৰ মহিলাসকল সময়ৰ লগে লগে তেওঁলোকৰ ভূমিকা সলনি হৈ গৈছে কিয়নো যিসকল মহিলা আগতে ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ হৈ আছিল আজি সেইসকল মহিলা একো একো গৰাকী কোনো এটা অফিচ স্কুলৰ একো একো গৰাকী কৰ্মচাৰী আৰু তেওঁলোকে বিনা দিদ্ধাই তাত কাম কৰিবলৈ ওলাই গৈছে অন্যহাতে মহিলাসকলে আজি পঢ়িবলৈও এখন ডিষ্ট্ৰিক্টৰ পৰা অন্য এখন ডিষ্ট্ৰিক্টলৈ বা এখন ৰাজ্যৰ পৰা অন্য এখন ৰাজ্যলৈ পঢ়িবৰ বাবে তেওঁলোক ওলাই গৈছে এইবোৰ সকলোবোৰ কাম যদি মহিলাসকলে কৰিব পাৰিছে তথাপিতো কিন্তু মহিলাসকল এটা বাধাৰ সন্মুখীন হৈছে সেইটো হৈছে মহিলাসকলৰ নিৰাপত্তা কিছু নোহোৱা দেখা যায়